আমাৰ অসমীয়া ভাষাটো এটা বহুত এটা সুন্দৰ ভাষা আৰু আমাৰ অসমীয়া ভাষাটো কোৱা বা লিখাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধা হয় কাৰণ ভাষাটোৱেই হৈছে আমাৰ তেনেকুৱা এটা ভাষা য'ত এটা কমা বা এটা উচ্চাৰণৰে সম্পূৰ্ণ শব্দটোৰ অৰ্থটোৱেই সলনি কৰি তোলে যেনে ক'লা আৰু কলা দুয়োটা শব্দৰ উচ্চাৰণ প্ৰায় একেই কিন্তু লিখোঁতে আমি ক'লা লিখোঁতে মাজত এটা মাত্ৰা দিব লা লাগিব কাৰণ সেইটো হৈছে কলা মানে হৈছে মানুহে যিটো শুনি নাপায় সেইটো কলা আৰু ক'লা ক'লা এইটি যিটো বৰণ তাক কোৱা হয় ক'লা গতিকে লিখোঁতে আৰু কোৱাৰ মাজত এটা বহুত পাৰ্থক্য আছে আৰু এই পাৰ্থক্যই ভিন্ন ভিন্ন অৰ্থ বহন কৰে তাৰোপৰি অসমীয়া ভাষাত থকা যুক্তাক্ষৰ আখৰে আমাৰ উচ্চৰণৰ ক্ষেত্ৰত বহুতো প্ৰভাৱ পেলায় যুক্তাক্ষৰ আখৰ উচ্চাৰণ কৰোঁতে আৰু লিখোঁতে আমি বহুতো সতৰ্ক হ'ব লা লাগে কিয়নো এটা যুক্তাক্ষৰ আখৰৰ লিখা আৰু কোৱাৰ মাজতো বহুত পাৰ্থক্য় আছে আৰু লিখা আৰু কোৱাৰ মাজেৰে এটা শব্দৰ অৰ্থ বহন কৰে ইয়াৰ উপৰিও অসমীয়া ভাষাত আৰু এটা আছে চন্দ্ৰবিন্দু এই চন্দ্ৰবিন্দুটোৰ উচ্চাৰণ আৰু লিখাৰ যি পদ্ধতি এই দুটাও প্ৰায় অৰ্থৰ এটা সুকীয়া সুকীয়া অৰ্থ বহন কৰে যেনে কেঁচা আৰু কেচা লিখোঁ আৰু লিখো কওঁতে শুনিবলৈ একেই কিন্তু লিখোঁতে ইয়াৰ সুকীয়া সুকীয়াকৈ আমি লিখিবলগীয়া হয় গতিকে অসমীয়া ভাষাটো শুদ্ধ আৰু নিখুঁটভাৱে লিখিবলৈ অধ্যয়ন কৰাৰ বহুত আৱশ্যকতা আছে আৰু অধ্যয়নৰ বাদে আন পদ্ধতিৰে অসমীয়া ভাষাটো নিখুঁটভাৱে কোৱাৰ সহজ উপায় মোৰ দৃষ্টিগোচৰ হোৱা নাই